মোৰ ঘৰত টে হেৰি গোলাঘাটতে মই গৈছিলোঁ গুৱা হে টেঙানীলৈ টেঙানীত আৰু একদম সংগ্ৰামত গ'লো নহয় ভাল জমনি নহয় মই একদম আৰু কৈছোঁ নহয় লগৰখিনিয়ে হেৰি ইফালে ইফালে হ'ল এইফালে পুলিচে আৰু তাৰপৰা আকৌ মাইকী পুলিচেও খেদি আনিলে নহয় ত মই ভাবিছিলোঁ কি মই বঙালী গাঁও এখনতে মই দুজনী মানে লুকাই থাকিলোঁগৈ নহয় বাকী কেইজনী একেবাৰে ওখ ওখ চাপৰিত চুলি তুলি মেলি ৰখি আছেগৈ তাৰপৰা কন্দুৱা গেছ নে কি দি দিলে নহয় একদম চকুত ধুঁৱলি কুঁৱলি লাগিলে এতিয়া মানুহ চানুহ দেখি নেপাওঁ তা সেইভাগে গৈ মই তাৰমানে সেই বঙালী শাৰী এখনকে পিন্ধি আৰু তাৰমানে সিহঁতৰ নিয়মতে থিয় হৈ আছোগৈ নহয় এইফালে মোক মাৰেগৈ বুলি তা সেয়াত থাকিলোঁ থাকিলোঁ তাৰপিছত আকৌ মই আকৌ লগবোৰে মোক লগ ধৰিলে নহয় এইবাৰ বোলে তই গুৱাহাটীলৈ যাবই লাগিব তাৰ মই এবাৰ খেদা খাই থৈছোঁ কেনেকৈ যাম বোলো নহয় বোলে ওলাবই লাগিব গুৱাহাটীলৈ গ'লো মই ট্ৰেইনত উঠি ট্ৰেইনত উঠি মই তেতিয়া অঁকৰা মকৰা ইমান বুজি বুজি নাপাওঁ তাৰপৰা গৈ পানি মই টে টেঙা হেৰি গুৱাহাটীলৈ গ'লোঁ গুৱাহাটীত আৰু গোটেইবোৰ ক'ত ক'ত থাকিব লাগে বিবাহ ভৱন কিবা ভৱন এনেকৈ কয় তাৰপৰা এইটো কি পুখুৰী আছিলে পুখুৰীত মই গোটেই ৰাউণ্ডটো ঘূৰিছোঁ আৰু এইবোৰ ইমান চিনি জানি নাপাওঁ মই অঁকৰা মকৰা মানুহ তাৰমানে এনেকৈ ঘূৰিছোঁ আৰু তাৰ ঘূৰি ঘূৰি কৈছে এইডোখৰ আমুকটো জেগা তামুকটো জেগাত তাৰপৰা আকৌ বিবাহ ভৱনত থাকি এনেকৈ মিটিং চিটিং খাই আৰু লগতে গুচি আহিছোঁ আৰু গোটেইগাল মই সেইদৰে অহা মানুহ আৰু